ভাৰতীয় শিক্ষা ব্যৱস্থাটো খুবেই ভাল বুলি ভাবোঁ মই ভাৰতীয় হিচাপে কিয়নো আমাৰ ভাৰতবৰ্ষত ষ্টুডেন্টক বহুত সুবিধা দিছে স্কুলত এডমিছন লোৱা পৰা ধৰি কিতাপ পত্ৰ হোষ্টেলত থকালৈকে চৰকাৰে বহুতখিনি সুবিধা দিছে আৰু পঢ়াৰ পঢ়িবলেও অফলাইনতো সুবিধা অনলাইনতো সুবিধা যোনটোতে কৰিবলৈ মন যায় তাতে তেওঁলোকে কৰিব পাৰে ক্লাছ আজিকালি অনলাইন হ'লত কিমান সুবিধা হৈছে ঘৰতে থাকি টিউচন ক্লাছ ল'ব পাৰে বা গ্ৰুপত ক্লাছ ল'ব পাৰে কলেজলৈ যোৱা কিবা অসুবিধা হ'লে মানে স্কুল কলেজলৈ তেনেকৈ বহুতখিনি সুবিধা হৈছে আৰু ভাৰতবৰ্ষত প্ৰত্যেক ভাষাতেই আপুনি শিক্ষা গ্ৰহন কৰিব পাৰে কি অসমীয়া কি হিন্দী কি ইংৰাজী মাৰাঠী তাৰমানে যিমান ভাষা আছে চবতে শিক্ষাৰ মাধ্যম আপুনি গ্ৰহণ কৰিব পাৰে সেইটো আপোনাৰ নিজৰ কথা ইয়াত কোনেও কাকো বা এইটো কেইলৈ লৈছ বুলি ক'ব নোৱাৰে নিজৰ সদায় নিজৰেই আৰু নিজৰটোৱেই পছন্দ কৰি যিটো ভাল পাই সেইটো ল'ব লাগে আৰু এই শিক্ষাত ইমানখিনি সুবিধা হৈছে যদিও কিছুমান প্ৰত্যাহ্বান আহি পৰিছিলে বিশেষকৈ কৰ'নাকালত কৰ'না সময়ত ল'ৰা ছোৱালীবিলাকৰ মনবিলাক ভাগি গৈছিলে ক্লাছ কৰিবলৈ যাবলৈ নাপায় যেতিয়া এই অনলাইন ব্যৱস্থাটো আহি গ'ল অলপ তেহেতে তেওঁলোকে হতাশ পালে সাহস পালে কিয়নো কলেজলেও নগলেওটো অনলাইনত ক্লাছটো কৰিবলৈ পাইছিলে তথাপিতো সিহঁতৰ মনৰ পচন্দ হোৱা নাই আৰু অভিভাৱকসকলেও ভাগি পৰিছিলে এতিয়া কিমান ল'ৰা ছোৱালীয়ে কিছুমানে বহুত ভাল ৰিজাল্ট কৰিম বুলি ভাবিছিলে কেনেকৈ পঢ়িছিলে কিন্তু সেইখিনি হ'বলৈ নেপালে কাৰণ অনলাইনতে পৰীক্ষাটো দিব লগা হ'ল পৰীক্ষা অনলাইনত দিলে যদিও মনৰ পচন্দৰ নহ'লে নম্বৰবিলাক ৰিজাল্টবিলাক কিছুমানে হয়তো দুখতে ছুইছাইডো কৰি কৰি দিছে কৰ'না মহামাৰী আহি শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি প্ৰত্যাহ্বান আনিলে